মোৰ ঘৰত মোৰ মা আৰু দেউতা আছে আৰু মই আমি তিনিওজনে আৰু লগতে মোৰ ইয়াতে বৰমা বৰদেউতা তাৰ পিছত খুড়া খুড়ীমা এইবিলাক আছে তেখেতেসকলৰো মানে দাদা আছে দাদা বাহঁত আছে তাৰপাছত বাজনী বাৰু ঢুকাইছে তাৰ পিছত মোৰ মানে বন্ধু বান্ধৱীও আছে সৰুকালৰ পৰা তাৰপিছত সিহঁতৰ লগত আগতে বহুত আছিলে সৰু থাকোঁতে বহুত আছিলে মই শংকৰদেৱ শিশু বিদ্যা নিকেতন আদাবাৰীত পঢ়িছিলোঁ তাত মোৰ বন্ধু বান্ধৱীবিলাকৰ লগত বহুত এটা ভালেই আছিল সম্পৰ্ক তাৰপিছত লাহে লাহে সকলোবোৰে ব্যস্ততাত থাকিলে সেইকাৰণে ব্যস্ততাৰ খাতিৰত মানে বন্ধু বান্ধৱী খবৰ ল'ব খবৰ ল'ব পৰাটোও মানে দিগদাৰেই হৈ যায় ন সকলোৰে নিজৰ নিজৰ কাম থাকে কামৰ মাজত ব্যস্ত হৈ থাকে সকলোৱে কিছুমানতো বন্ধু বান্ধৱী বিয়াও হৈ গ'ল আৰু কিন্তু এতিয়াও যোগাযোগ আছে বাৰু নোহোৱা নহয় আৰু মোৰ এতিয়াও বন এতিয়াও এটা বান্ধৱী এজনী বান্ধৱীৰ লগত আছে ভাল সম্পৰ্কই আছে তাইৰ লগত কথাও পতা হয় আৰু লগতে মই নলবাৰীত পঢ়ি থাকোঁতেও নলবাৰীৰ বান্ধৱী এজনীৰ লগতো ভাল সম্পৰ্ক আছে সেনেকুৱাকৈ আছে আৰু তাৰপিছত তেনেকৈ অহা যোৱাও আছে সেনেকৈ তাৰপিছত মোৰ বান্ধৱীজনী ইয়াতে নেথাকে লখিমপুৰত থাকে কিন্তু তাই যেতিয়া আহে মোক লগ কৰে সেনেকুৱা আৰু নলবাৰীৰজনীৰ লগতো তাইৰ লগতো অহা যোৱা আছেই ভালেই সম্পৰ্ক তাৰপিছত এনেকৈ বহুতখিনিৰ লগতেই আছে পৰিয়ালত মোৰ মা দেউতা আছে এই মা দেউতাৰ লগত বহুত ভাল সম্পৰ্ক লগতে মা আৰু দেউতাই মোক বহুত মৰম কৰে মই ইয়াতে বহুত মৰমৰ ম বহুত আলাসৰ হিচাপত মানে ডাঙৰ হৈছোঁ আৰু আৰু বহুত মানে মোক মৰম কৰে আৰু যি লাগে বা সেইটোৱেই দিছে মোৰ কোনো অভাৱ নোহোৱাকৈ পূৰণ কৰিছে গতিকে মোৰ মা দেউতা ভগৱান মোৰ লগত প্ৰত্যেক সময়তে থাকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা